অঁ মানসী মই অনলাইনত বিচনা বেডছিট এখন মই অৰ্ডাৰ দিছিলোঁ ইমান বেয়া আহিলে দামটো ইমান বেছি লৈছে কিন্তু অনলাইনত যেনেকুৱা ধুনীয়া দেখিছিলোঁ বহল দেখিছিলোঁ এতিয়া কিন্তু সঁচাকৈ চাওঁতে মানে একেবাৰে ঠেক আৰু ইমানেই বেয়া মানে কাপোৰটো তাৰমানে একেবাৰে অপচন্দ এতিয়া মই মানে ঘূৰাই দিম বুলি ভাবিছোঁ মানে ঘূৰায়ে দিম আৰু